অঁ অঁ আহোমৰ দিনতে অসমত বিভিন্ন মঠ মন্দিৰ স্থাপন হ'ল মানে জয় দৌল শিৱ দৌল এনেকৈ কৰি এইবিলাক মঠ মন্দিৰ ইয়াত শিৱ দৌল গোটেই অসমৰ ভিতৰতে এটা বিখ্যাত দৌল শিৱ দৌল তাতে বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ অনুস্থিত হয় অসমৰ বিভিন্ন মানুহ তাতে যায় তাত শিৱৰাত্ৰিৰ দিনাতো গোটেই অসমৰ ৰাইজৰ পয়োভৰ হয় তাত মানুহৰ মানে প্ৰৱেশ কৰিবলৈকে অসুবিধা হৈ যায় ইমানেই জনপ্ৰিয় গতিকে সেই শিৱ দৌল আছে বিষ্ণু দৌল আছে বিষ্ণু দৌলত সেই ইফালে বিষ্ণু উমানন্দ মন্দিৰ সেই গুৱাহাটীত নীলাচল পৰ্বতত আছে এইটোৱে আটাইতকৈ সৰু মন্দিৰ বুলি পৃথিৱীত বিখ্যাত তাৰ পিছতে কামাখ্যা হ'ল এই শিৱৰ মানে যেতিয়া সতীৰ প্ৰাণ ত্যাগ কৰিছিলে সতীয়ে যেতিয়া দক্ষৰ যজ্ঞত নিজৰ প্ৰাণ আহুতি দিছিলে তেতিয়া শিৱই সতীক কান্ধত তুলি লৈ বিভিন্ন দেশ বিদেশে ভ্ৰমণ কৰি ফুৰিছিল মানে সতীৰ বিৰহ শোকত দগ্ধ হৈ তেওঁক কান্ধত তুলি লৈ ফুৰিছিল তেতিয়া তেওঁ সেই সতী যেতিয়া কান্ধত তুলি লৈ ফুৰিছিলে তেওঁ শিৱই কোনো মানে ভ্ৰম হৈ গৈছিলে শিৱই ক'লৈ গৈছোঁ কি কৰিছোঁ ক'ত আছো একো ক'ব নোৱাৰা হৈছিল মানে সতীৰ শোকত তেওঁ কান্ধত লৈ পেলাই সতীৰ শৱটো কান্ধত লৈ পেলাই ত্ৰিভূৱনে ভ্ৰমণ কৰি ফুৰিছিল তেতিয়া বিষ্ণুৱে দেখিলে যে এওঁ যদি সতীৰ দেহটো লৈ ঘূৰি ফুৰে তেতিয়াহ'লেতো শিৱৰ যিটো মূল কাৰ্য কৰাতো শিৱৰ দায়িত্ব শিৱৰ মানে সৃষ্টিকৰ্তাটো ব্ৰহ্মা আৰু পালন কৰাতো বিষ্ণু আৰু সংহাৰ কৰা শিৱৰ দায়িত্ব গতিকে শিৱই যদি সতীৰ দেহটো লৈ এনেকে ঘূৰি ফুৰে তেতিয়াহ'লে সংসাৰত কোনো সংহাৰ নহ'বই সেইকাৰণে বিষ্ণুয়ে ভাবিলে এওঁ কান্ধত লৈ থাকোঁতেই চক্ৰৰে মানে সতীৰ শৰীৰটো টুকুৰা টুকুৰকৈ কাটি গৈ আছে শিৱই গম নোপোৱাকৈ সেই শৰীৰৰ অংগবিলাক ক'ৰবাত ক'ৰবাত পৰি গ'ল সেই পৰি যোৱা জেগাতে একোটাহঁত মানে মন্দিৰ হ'ল ঠিক তেনেকৈ উমানন্দ মন্দিৰো হ'ল কামাখ্যা কামাখ্যা মন্দিৰতো অঁ অঁ কামাখ্যা মন্দিৰৰ সেইটো কথা নহয় উমানন্দ মন্দিৰতেই সেই বিষয়টো কামাখ্যা হ'ল নৰকাসুৰৰ কাহিনীটো জড়িত আছে হেঁ নৰকাসুৰে মানে একে ৰাতিৰ ভিতৰতে এই গড় নিৰ্মাণ কৰিবলৈ বিচাৰিছিলে মানে কামাখ্যা দেৱীয়ে বিয়া কৰিবলৈ বিচাৰিছিলে নৰকাসুৰে তেতিয়া চৰ্ত দিলে যে একে ৰাতিৰ ভিতৰতে গড় বনাই দিব লাগিব তেতিয়া তুমি মোক বিয়া কৰিব পাৰিবা নৰকাসুৰে লাগিলেই ৰাতিটোৰ ভিতৰতে সৈন্য লগাই ইতিমধ্যে গড় মানে ৰাস্তা আলি বন্ধাই প্ৰায় শেষ কৰিবৰ ধৰা দেখি কামাখ্যাই ভয় খাই এই কুকুৰাৰ যোগেদি আগতেতো ঘড়ী নাই কুকুৰাৰ যোগেদি মানে ডাক দি দিয়ায় ৰাতি পুৱাল আৰু ৰাতিপুৱা আগত কুকুৰাই দিয়ে কুকুৰাই ডাক দিলেই ৰাতি পুৱায় ৰাতি ভিতৰতে জোনাক ৰাতি আছিলে কুকুৰাই ডাক দি দিলে তেতিয়া কাম বন্ধ কৰি দিলে পিছতহে গম পালে যে সেইটো মানে কামাখ্যাৰ চক্ৰান্ত সেই কামাখ্যা মন্দিৰো কামাখ্যা দেৱী কথাটো দেৱীৰ বিষয়টো অলপ বেলেগ গতিকে সেই কামাখ্যা মন্দিৰ তেনেকৈ আকৌ উমানন্দ মন্দিৰ শিৱ পাৰ্বতী তেনেকৈ তাৰ পিছতে আকৌ অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক